আপুনি অলপ অলপ শুনিছেনে বাৰু

কেতিয়া পাতিছে বাৰু কেতিয়া পাতিছে বাৰু অঁ যাব লাগিব চাবলৈ তেতিয়াহ'লে ওলাবা বাৰু যাম আগতেও একো খবৰ পাতি নাইপোৱা নহয়

মোক নামটো দি থৈছে মই ভালকৈ মোক খবৰ দিয়া নাই নহয়

যাব লাগিব তেতিয়াহ'লে মই কথাটো হ'ব পাহৰি গ'লোঁ তেতিয়াহ'লে কথাটো ক'ব

নাই কথাটো থাকি গ'ল ক'বলৈ তোমাক বেয়া নাপাবা ওলাবা ব'লা যাওঁ

ওলাবা দীপকক ক'ম দীপকক ক'ম আৰু কমেডী কমেডী কম বাৰু দিবলৈ তেতিয়াহ'লে মই কম বাৰু ব'লা তেতিয়া অঁ খালোঁ খালোঁ তুমি খালানে নাই আহিয়ে খাবা আৰু বাৰু ব'লা তেতিয়াহ'লে ব'লা বাৰু